অঁ হেল্ল' অৰ্ণৱ হয় হয় হয় কি কৰিছা কাইলৈ আমি আমাৰ নিম্নস্থানীয় সকলো বিদ্যালয়লৈ এপাক মাৰিব লাগিব বুইছা যিহেতু ফুটবলৰ টুৰ্নামেণ্ট পাইছেহি আমি গোটেই ল'ৰাখিনিক অলপ ছিলেক্ট কৰি উলিয়াব লাগিব ভাল ধৰণে

অঁ অঁ কাইলে আমি প্ৰথমতে এই আমাৰ নগাঁও প্ৰাথমিক বিদ্যালয়খনলে যাম তাৰ ওচৰত তাৰপিছত ফিল্ড এখন আছে নহয় ন অঁ তাত তুমি আমি দুয়োটা যাম কাইলৈ এতিয়া তাত থকা প্লেয়াৰ বোৰক আমি কলেজ ক্লাছ শেষ হোৱাৰ পাছত চবকে গোটাই আনিব লাগিব তাতে আমি অলপ কম আৰু কেনেকে টুৰ্ণামেণ্ট আহিছে তোমালোক কোনে কোনে খেলিবলৈ ইচ্ছুক আহিবা আৰু প্ৰিঞ্চিপালৰ পাৰ্মিছনটো লম আৰু

অঁ অঁ অঁ অঁ আৰু সদায় তোমাৰ কলেজ ক্লাছ শেষ হোৱাৰ পিছতে পাৰিব স্কুল পিছত ল'ৰা ছোৱালীবোৰে সেইটো কৈ মেলি যোন যোন ইচ্ছুক ল'ৰা ছোৱালী আছে সিহঁতক গোট খোৱাম আৰু তাৰপা এটা অডিশ্যন ল'ম আৰু কোন কোন দৌৰাত ভাল কিহত ভাল সেনেকে বিচাৰিব লাগিব অঁ আৰু সা সামগ্ৰীৰ বিষয়ে কি ভাবিছা সা সামগ্ৰীবোৰ আছে জানো চবৰে ওচৰত অঁ এইখিনি যোগাৰ কৰি দিব লাগিব তেন্তে হয় নাই অঁ এইখিনি বাৰু যোগ অঁ টেঙা ক'চিং চেন্টাৰ আছে অঁ তাত তেওঁ অঁ বলটো তেওঁলোকে দি দিব অঁ সেইখিনিতো তোমাৰ ল'বই লাগিব আৰু মেইনলি আমি সেই ওচৰৰ কাইলে নগাঁওখন ধামধূলি আৰু এই মৰাংগাঁও স্কুলখনলে যাম ওলাবা কিছুমান প্ৰধান শিক্ষকৰ লগত আমি যোগাযোগ কৰিম তেওঁলোকক কম কি ল'ৰা ছোৱালীখিনি উলিয়াই দিয়া আৰু আমি মানে এনেকে উৎসাহিত কৰিব লাগিব ল'ৰা ছোৱালীবক খেলৰ প্ৰতি আজি যিহেতু আজিকালি দিনত তোমাৰ এটা খেল চেল নোহোৱা হৈ গৈছে চবেই গেমত মোবাইল এইবোৰতে ধৰিছে আমি এনেকে ক্ৰিকেট ফুটবল অলপ এনেকে মানে উৎসাহিত কৰিব লাগিব অঁ সেইটোৱেই আমি এতিয়া ঘূৰি মেলি এনেকে যদি পাৰো তেতিয়াহে খেললৈ ওলাই আহিব আৰু এতিয়া চৰকাৰেতো আমাৰ কেইবাখনো ফিল্ড বনাইছে আমাৰ ওচৰতে আমি যোৱা মেলা অসুবিধা নাই সেই খেলুৱৈ অভাৱ কৰ্চটো এতিয়া মানেকে ওলাই আহিছোঁ আৰু এনেকে খেলটোক আমি হেৰি কৰিব লাগিব আনিব লাগিব আমাৰ মাজলৈ আৰু

তেওঁলোকৰ ঘৰতো যাব পাৰি বুইছে নাই তেওঁলোকৰ দেউতা মা দেউতাকক মানে এনেকে এখন মিটিং টাইপত দি মানে এখন ক'ব পাৰি মানে এইটো বস্তু অঁ মিটিং এখন দিয়েত মোৰতো সিমান চিনাকি নাই তুমি অলপ এনেকে যোগাযোগ কৰিব লাগিব বুইছা অলপ মানে তেওঁলোকৰ টিচাৰৰ সহায় লৈ মেলি মানে নাম দেউতা দেউতাক মই

অঁ অঁ সেইটো হয় বাৰু এই কাইলেতো তোমাৰ শনিবাৰ সোমবাৰে সোম অঁ কাইলে সোমবাৰ তেনেদৰে মঙলবাৰে মানে কৰোঁ নেকি কাইলেতো তুমি একেদিনতে চিঠিটো কেনেকে দিম একে দিনত চিঠিটো দিব দিগদাৰ হৈ যাব

অঁ অঁ কথাটো বাৰু সেইটো

অঁ অঁ আৰু ল'ৰা ছোৱালীবোৰক চোৱা মই অলপ পেকেট দিলে মানে তেওঁলোকে আহিবলৈ অলপ হেৰি হ'ব নেকি মানে চোৱা নহ'লেতো আজিকালি ল'ৰা কিবা এটা খাব দিলে মানে খেলাৰ শেষত যদি পানী চানী দিওঁ ফ্ৰিকে তেতিয়া ল'ৰা ছোৱালী

দিব পাৰোঁ ন তেতিয়া ল'ৰাবোৰ আহিব আৰু তাৰ ইয়াতো আৰু বাজেটটো তুমি চোৱা মানে এতিয়া আছুৱে পাতিম বুলি কৈ আছে তেওঁলোকে যোগাযোগ কৰিছে যে আপোনাৰ স্থানীয় স্কুলসমূহৰ ল'ৰাবোৰক উৎসাহিত কৰি পিনি ল'ৰাকী পাঁচটা ছটামান টীম উলিয়াওক আমি ফুটবল খেল এখন পাতোঁ যে যে বাজেট বোলে তেওঁলোকে কৈছে আৰু তিন লাখমান টকাৰ ভিতৰত কৰিব পাৰিব নাই সুধিছে তাকে আমি তিন লাখমান টকাৰ ভিতৰত বস্তু বাহানি এনেকে কৰিব লাগিব আৰু ৰেফাৰী অঁ সেইটোৱে আৰু মানে তোমাৰ এতিয়া আছে মানুহ চানুহবোৰ আহিব নাই খেল চাবলে খেলটো চাবলে আহিব লাগে বাৰু অঁ এই সেইটো আমাৰ প্ৰথম কথাটো হ'লে ল'ৰা ছোৱালী গোটোৱাটো মানে তেওঁলোকে অঁ আৰু বেলেগ বেলেগ টীম মানে ভাবিছোঁ সেনেকে নামাতো নেকি স্কুল স্কুল ৱাইজতো টীমটো উলিয়াও নেকি মানে স্কুল গেম টাইপৰ বাৰু ফ্ৰেণ্ডলি মেটছ ইয়াৰ স্থানীয়টো আছে সাতখন আঠখনমান স্কুল অঁ আমি গোটেইকখনলৈ গৈ মেলি কৰিমগে মানে এদিনত তোমাৰ এতিয়া চোৱা মিটিংটো চবতে দিব লাগিব তেতিয়াহ'লে মিটিং মিটিং দি তোমাৰ ঘূৰিব লাগিব আমি কাইলেৰ পৰা ষ্টাৰ্ট দিওঁ তেন্তে কাইলে নগাঁও কাইলে তিনিখনমান স্কুললে ঘূৰি দিওঁ নেকি কালি নগাঁৱত হাঁ হাঁ ডাম আৰু মৰং গাঁওখন

অঁ মানে প্ৰধান শিক্ষকৰ লগত ডিছকাছটো কৰোঁ তাৰপা মিটিং আৰু চবৰ কাৰণে বেলেগকে সুকীয়াকে মিটিং দিব লাগিব চাগে চবলেতো একেখন নাহিব মানুহ

আৰু তেওঁ তেওঁলোকে তাহাঁতক আমি প্ৰথমতেই উৎসাহিত কৰিবলে বস্তু বাহানি যোগাৰ দিম সেইটো ক'ব লাগিব যাতে বস্তু বাহানি মানে বুট আমি গাৰ্ড মোজা ষ্টকিং মানে চব যোগাৰ দিম কিন্তু তোমালোকে ডেইলী খেললে আহিব লাগিব অঁ পিছত প্ৰেক্টিচ কৰি আমি খাবলৈও তোমালোকক দিম তেতিয়াহে আহিব মোৰ মতে

অঁ অঁ আহিবলে বাধ্য বস্তু লৈ যোৱাৰ পিছতো আহিব অঁ আৰু তোমাৰ প্ৰাইজমনি আছে বুলি ক'ম বোলে যোনে ভাল খেলে সি ট্ৰফী পাব এই তাকে জানুৱাৰী জানুৱাৰী শেষলে আমি অনুষ্ঠিত কৰিব পাৰোঁ বুইছা খেলখন জানুৱাৰী শেষলে পাৰিম ন অঁ সেই আমাৰ ইয়াৰ ক'চ সেইজন চিনি পোৱা নেকি টেঙা পুখুৰী টিমৰ ক'চজনক চিনি পোৱা নেকি মেনেজাৰ বা ক'চক

সঞ্জীৱ সোণোৱাল অঁ তেওঁ তুমি কাম এটা কৰিবা তেওঁ নম্বৰটো মোক পঠাই দিবাচোন হোৱাটছআপ কৰি মোক কথাটো পাতি চাম মানে বলখিনি নহ'লে কিনাতকৈ তেওঁলোকক ক্লাবৰ পৰা লৈ মেলি আমি ক'ব পাৰিলে ভাল হ'ব বুইছা সেই গাঁৱত আমি আমাৰ এতিয়া অঞ্চলবোৰ খেল একবাৰে নোহোৱা হৈ গৈছে দেখিছাই সেইকাৰণে আমি অঁ খেলটো সেইকাৰণে আমি এতিয়া প্ৰমোট কৰিবই লাগিব নহ'লে বেলেগ উপায় নহ'লে একেবাৰে নাইকীয়া হৈ যাব এনেকে স্কুললে গৈ গৈ ল'ৰাখিনি উলিয়াব লাগিব তাকে খেলটো নায়েই ক'ব পাৰি আজিকালি স্কুল গেমছো সেনেকে নহয়েই দিয়াছোন আগৰদৰে অঁ সেইটোৱে কৰিবলে

তাকে আমি কৰিব লাগিব এইটো বুইছা সেইটোৱে আৰু তোমাক ক'লোঁ হাঁ হাঁ কোৱা অঁ মই তোমাক কাইলে আকৌ ফোন কৰিম মই কথাখিনি পাতি আহিম বাৰু হেৰিয়াৰ লগত

কিহৰ কিহৰ

নাই প্ৰত্যেকখন স্কুলততো তোমাৰ দিগদাৰ হৈ যাব একদম ওচৰৰে চবৰে ওচৰত থকা ফিল্ড এখন ল'ব লাগিব আৰু মানে চবৰে সুবিধা হোৱাকে আৰু তোমাৰ হেৰি কৰিব লাগিব কি আছিলে চিঠি মানে মই তোমাৰ প্ৰিণ্ট কৰি নিম চিঠি কেইখনমান তোমাৰ কিমান দুশ দুশখনমান হ'লে হৈ যাব চিঠি অঁ অঁ মানে মই তোমাৰ ধৰা এশখনমান আনিম হা তেতিয়া তুমি তাৰপা গাৰ্জেনৰ নাম কালেক্ট কৰি এইটো তুমি তোমাৰ দায়িত্ব আৰু তুমি নাম চাম লিখি পিনি চাবমিট কৰিবা আৰু ঠিক আছে দিয়া অঁ ঠিক আছে